আমাৰ ৰাজ্যখনত সিমান পৰিবহণ ব্যৱস্থাটো ভাল নহয় কাৰণ অলপ বৰষুণ দিলেই ৰাস্তা ঘাট মানে ফুৰিব নোৱাৰা হৈ যায় গাড়ী মটৰ নচলে যে এনাওমান বৰষুণতে বোকা হয় পানী হয় কিছুমান জেগাতটো এনেহেন হয় ল'ৰা ছোৱালী স্কুলত যাবয়ে নোৱাৰে ৰাস্তা ঘাটৰ কাৰণে আৰু ভ্ৰমণ কৰাতো মানে কম খৰচত ভ্ৰমণ কৰিব পাৰি যেনেকৈ নিজৰ কথা এইটো কম দামী হোটেলত নাথাকি যদি আমি কমদামী হোটেলত থাকোঁ বা আমি ৰাজহুৱা অনুষ্ঠান বিলাকত থাকোঁ তেতিয়াহ'লে আমি কম খৰচতে আমি চলি থাকিব পাৰোঁ যেনেকৈ আমিও ভ্ৰমণ কৰিব যাওঁ আমি সেইকাৰণে ডাঙৰ ডাঙৰ হোটেলত নাথাকোঁ আমি থাকোঁ ৰাজহুৱা অনুষ্ঠানবিলাকত সেইবিলাকত থাকি নিজেই ৰন্ধা বঢ়া কৰি খাই সেনেকৈ আমি ঘূৰি পেলাই ভ্ৰমণ কৰি আহোঁ